অঁ হেল্ল' অঁ আছে ইয়াত ইয়াত ঘূৰিবলৈ বহুতো ঠাই আছে যেনেকৈ ভৈৰৱকুণ্ড ভৈৰৱকুণ্ড গ'লে তুমি অৰুণাচলতো যাব পাৰিবা আৰু ভূটানলৈকে যাব পাৰিবা আৰু এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো যাব পাৰিবা বা কুৰাম চাহ বাগিচা তাতো যাব পাৰিবা তাত যাবৰ কাৰণে এই বেলেগ একো নালাগে গাড়ী গাড়ীৰে যাব পাৰিবা অ'টোৰিক্সাদিও যাব পাৰিবা তুমি মই এইটো চিনাকি আছে কি ক'লে কি ক'লে অঁ গাড়ী মটৰ সুবিধা পাই যাবা মোৰ এইটো চিনাকি আছে তুমি ক'লে কেতিয়া যাবা মই চিনাকি মানুহজনৰ লগত তোমাক কথা পাতি দিম পতাই দিম দিয়া অঁ ইয়াত ভাল ঠাই আছেতো ওদালগুৰিৰে টাউনত আছে ডি জে টাৱাৰ তাত তুমি থাকিব পাৰিবা ঠাইখন মানে জেগাখন ভাল আৰু অঁ পাই যাব তাত অঁ পাব তাত তাতে তাতেও পাব খোৱা লোৱা ৰেষ্টুৰেণ্ট আছে ওচৰত বহুতকেইখন দোকানো আছে তুমি তাতে খোৱা বোৱা খোৱা বোৱাৰ বস্তু পাই যাবা অঁ অঁ একো নহয় দিয়া তুমি মোক ফোন কৰি দিলে হ'ব কেতিয়া যাবা মই মই কৈ দিম দিয়া আৰু ক'ৰবাত ফুৰিব গ'লেও মোৰ চিনাকি গাড়ী এখন আছে গাড়ীখনত কৈ দিলে তুমি তাৰ গাড়ীখনত উঠি তুমি ফুৰিব পাৰিবা আৰু থকা ঠাইখিনিও ভাল তুমি থাকিব পাৰিবা আৰু আৰু কিবা লগা হ'লে মোক কল কৰিও দিব পাৰিবা এতিয়া অঁ দিয়া কোৱা অঁ অঁ একো নহয় দিয়া কৈ দিলে হ'ল তুমি কেতিয়া যাবানো কেতিয়ামান যাবা অঁ ঠিক আছে হ'লে তেতিয়াহ'লে তুমি কৈ দিবা এতিয়া তুমি ক'ত আছা অঁ তেতিয়াহ'লে তুমিতো আজিও থাকিব থাকিবৰ কাৰণে জেগা লাগিব ন অঁ তেতিয়াহ'লে তুমি ডি চি কৰ্টৰপৰা অলপ দূৰলৈকে শংকৰ নগৰ এইফালে ঠাই আছে তাত আহি যাবা তাত আহি মোক ফোন কৰিলে তুমি মোক ফোন কৰি দিবা মই তালৈকে যায় তোমাক লগা হ'লে ডি জে টাৱাৰৰ এইটো এড্ৰেছটো দি দিম নহ'লেবা তোমাক তালৈ থৈ আহিব পাৰিম অঁ তুমি কৈ অঁ ঠিক আছে তুমি আহিলে এতিয়া মোৰ নাম্বাৰটো গাড়ীৰ নাম্বাৰটো দি দিম হেল্ল' অঁ অঁ অঁ আৰু তুমি আহিলে মোক ফোন কৰি দিবা মানে হয় তোমাৰ নামটো কি আছিলনো আচ্ছা ঠিক আছে দিয়াাহ'লে তুমি মোক ফোন কৰি দিবা এতিয়া মই তোমাৰ নাম্বাৰটো দি দিম লগ কৰি কিনে তোমাক নাম্বাৰটো দি থৈ আহিম দিয়া

অঁ অঁ ঠিক আছে একো নহয় দিয়া তুমি লাগিলে ফোন কৰি দিবা ঠিক আছে দিয়া